ক'ভিডৰ সমস্যাই যে মানুহক সঁচাকৈ বৰ বেয়াকৈ প্ৰভাৱ পেলাইছিল কাৰণ কোনোৱে ক'লৈকো যাব নোৱাৰা আছিল ইঘৰে ইঘৰক ঘৰলৈ যাবলৈ নোৱাৰা নাছিল কোনোবা দূৰৰ মাহী এজনী যদি মোৰ ঘৰত আজি আহিবই লাগে সেই বস্তুটো ক'ভিড ভিঞ্চ ভেকচিনটো নলোৱাকৈ কেতিয়াও আহিবপৰা নাছিল সঁচাকৈয়ে আজি মোৰ হাজবেণ্ডে দূৰৰপৰা থাকি যদি ঘৰলৈ আহিছিল মোৰ এইটো কথা সঁচাকৈ মনত আছে যে মোৰ হাজবেণ্ড দূৰৰপৰা আহিছে তেওঁ যে মোৰ ঘৰত আহিছে অহাৰ কাৰণেই ওচৰ চুবুৰীয় মানুহে যে কোনো আমাৰ ঘৰলৈ অহা নাছিল সেইটো সময়ত সঁচাকৈ বহুত মানুহক বেয়াকৈ প্ৰভাৱ পেলাইছিল বজাৰ সমাৰ কৰাৰ ইনকাম কৰাৰ বিজনেছ চাকৰিবিলাকৰটো তেনেকৈ মান্থলি পইচাবিলাক সোমাই আছিল আৰু বিজনেছ দোকান থকা মানুহৰ ব্যৱসায়ত থকা মানুহৰ গাড়ী চলোৱা মানুহৰ কিমান যে সমস্যাত পৰিছিল এইটোতো আমি ইমান বিশেষ ক'ব নালাগে সঁচাকৈ যে বহুত বেয়াকৈ প্ৰভাৱ পেলাইছিল ইঘৰে সিঘৰক যাব নোৱাৰিছিলোঁ ইজনী সিজনীৰ লগত কথা পাতিবওপৰা নাছিলোঁ বেংকলৈ যাবপৰা নাছিলোঁ টাউনলৈ যাব ক'তো গাড়ীটো উঠিবপৰা নাছিলো নাছিলোঁ ক'ভিড ভেকচিনটো নোলোৱাৰ কাৰণ নুলোৱাকৈয়ে সঁচাকৈ সেই দিনটো কথা ভাবিলে যে সঁচাকৈ বহুত বেয়া লাগে ইঘৰে সিঘৰক যাবও নোৱাৰোঁ কাৰ লগত কথা বাৰ্তা পাতিবও নোৱাৰোঁ বজাৰ সমাৰ কৰিবপৰা পৰাটো দূৰৈৰে কথা নোৱাৰাটো কোৱাও আমাৰজে কিমান কষ্ট হৈ পৰিছিল ৰাইজৰ যে কিমান কষ্ট হৈ পৰিছিল কিন্তু আমাৰ যোনবিলাক নিবনুৱা মানুহৰ এইবিলাকহে কষ্ট হৈছিল আজি মন্ত্ৰী এম এল এবিলাকো শোৱা নাছিল ইহঁতে ভিতৰতে আছে যদিও ইহঁতক আজি অনলাইনে কৰি পেলাই ইহঁতক দি আছিল ইহঁতৰ কষ্ট কৰা নাছিল হোৱা নাছিল বৰঞ্চ আমাৰ নিবনুৱাবিলাকৰহে সমস্যাবিলাক সমস্যাই সন্মুখীন হৈছিল এইটোৱে মই ভাবোঁ যে আৰু ইমান দুখ লগা কথা মোৰ আইতা ওচৰতে সেই সময়ত খুব বেমাৰ আছিল সেই সময়ত মই যাবপৰা নাছিলোঁ চাবপৰা নাছিলোঁ সেইটো সময়ত আইতাই কয় যে আহা মোৰ নাতিনীজনী মোক চাই যোৱা সেইটো সময়ত যাবপৰা নাছিলোঁ সেইটো কিমান দুখ লাগিব হয়তো তেওঁ এদিন মৃত্যুমুখতো পৰি গ'ল ঠিক তেনেকৈ কিমান আপোনজনক আমি হেৰাইছোঁ তাহাঁতৰ নাম এতিয়া আমি ল'বলৈ হ'লেতো এক নম্বৰতে ভিতালী দাসৰ কথা ল'ব লাগিব সেই সময়তে আমি নৃত্যশিল্পী বা শিল্পীসকলক আমি যে কিমান হেৰাইছোঁ সেইটোতো আৰু কেনেকৈ কম সেইটো সেইবোৰ কথাটো ভাবিলে এতিয়াও মনত খুব মানে চকুপানী বাগৰি আহে সঁচাকৈ ক'ভিড ভেকচিনে মানুহবিলাকক বৰকৈ প্ৰভাৱ পেলাইছিল বহু বেয়াকৈ প্ৰভাৱ পেলাইছিল এতিয়াও যে সেই কথাবোৰ আকৌ তেনেকুৱা দিন এটা আহিব নেকি তেনেকুৱা অনুভৱ হয় সঁচাকৈ ভয় লাগি থাকে যে তেনেকুৱা আকৌ এটা দিন আহিব বুলি সঁচাকৈয়ে বহুত বেয়া লগা কথা আজি মোৰ ল'ৰা দূৰত থাকে মোৰ বা দূৰত থাকে তাহাঁতৰ লগত লগ হ'বপৰা নাছিলোঁ ঘৰে আপোনজনক আপোনজনক মিলিবপৰা নাছিলোঁ ক'ভিড ভেকচিনে সঁচাকৈ বহুত বেয়াকৈ প্ৰভাৱ পেলাইছিল মই এইটোকে কওঁ